ত্ৰিছ ডিচেম্বৰ ঊনৈছশ পঞ্চান্নব্বৈ চন পাঁচ ছেপ্টেম্বৰ ঊনৈছশ নব্বৈ চন এক মাৰ্চ দুহেজাৰ বাইছ চন পঁচিছ ছেপ্টেম্বৰ দুহেজাৰ তেইছ চন আৰু এক জানুৱাৰী দুহেজাৰ চৌব্বিছ চন দুই ফেব্ৰুৱাৰী দুহেজাৰ চৌব্বিছ চন পাঁচ মাৰ্চ দুহেজাৰ একৈছ চন